অঁ হেল্ল' এইটো জমেটো কাষ্টমাৰ কেয়াৰত লাগিছেনে বাৰু অঁ হয় হয় মই তাৰমানে অৰ্ডাৰ এটা দিছিলোঁ আধা ঘণ্টামান হ'ল আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা ভাতৰ থালি এটা দিছিলোঁ মোৰ তাৰমানে এড্ৰেছটোত অকণমান ভুল হৈ গ'ল মই আগতে সেই এড্ৰেছটোতে দিছিলোঁ কিন্তু মই এতিয়া বেলেগত শ্বিফ্ট হৈ গ'লোঁ সেয়েহে মই মানে এড্ৰেছটো আকৌ আপোনাক ফোন কৰিছোঁ দিবলৈ অঁ এতিয়া মানে সেই বান্দৰচলীয়া হয় অঁ মই আগতে সেই চামুগুৰিত আছিলোঁ অঁ অঁ ঠিক আছে অঁ কিমান টাইমত আপুনি দিবহি পাৰিব বাৰু অঁ অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব ঠিক আছে অঁ ধন্যবাদ